বেংকিং বুলি ক'বলৈ হ'লে মই বিশেষকৈ ইণ্টাৰনেট বেংকিংটো বেছি সুবিধাজনক বুলি ভাবোঁ কাৰণ বেংকত গৈ আপুনি দীঘল দীঘল শাৰী পতাতকৈ ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে আপুনি আপোনাৰ কম্পিউটাৰ বা ইস্মাৰ্ট ফোনৰ জৰিয়তে সকলো ধৰণৰ সা সুবিধাখিনি উপভোগ কৰিব পাৰে কাৰণ আজিৰ দিনত বেংকত গৈ সেই দীঘলীয়া শাৰী পতাৰ দিন বা সময় নাই মই ভাবোঁ কাৰণ আপোনাৰ ইস্মাৰ্ট ফোনটোৰ যোগেদি সকলো এক্সেচ পোৱা যায় যেতিয়া আপুনি সকলো ধৰণৰ সা সুবিধা বেংকৰ সেই ইস্মাৰ্ট ফোনটোৰ যোগেদিয়ে ল ব পাৰে সেইবাবে মই ভাবোঁ আজিৰ তুলনাত আপুনি মুখামুখিলৈ বেংকত গৈ শাৰী পাতি সুবিধা লোৱাতকৈ আপুনি ইণ্টাৰনেটৰ মাধ্যমেৰে যিবোৰ ইণ্টাৰনেট বেংকিং ব্যৱস্থা আছে সেইখিনি লোৱাটোৱেই মই বেছি সুবিধাজনক বুলি ভাবোঁ